মই বাগিচা বাগিচা পতা আৰু বা গছ গছনি আপডাল কৰাৰ ক্ষেত্ৰত মই কোনো প্ৰশিক্ষণ লোৱা নাই মোৰ স্বামীয়ে বিভিন্ন সময়ত বাৰীখন খুব আটোম টোকাৰিকৈ সজাই তুলিছিল তেওঁ যদি প্ৰশিক্ষণ লৈছিল মই নাজানো তেওঁ প্ৰতিটো পুলি নিজৰ ল'ৰা ছোৱালীতকৈ বেছি যত্ন কৰিছিল তেওঁক দেখিয়ে মই শিকিলোঁ আৰু ঠিক তেনেদৰে মোৰ প্ৰতিটো ফুলিয়ে মোৰ এটা সন্তান বুলি ভাবোঁ তেনেধৰণে মই প্ৰতিটো গছৰ পুলি মৰম কৰি আৰু সময়ত মানে ডাঙৰ কৰি সেই গছজোপাৰ পৰা মোৰ যথেষ্ট লাভ হৈ আহিছে